জীৱনৰ বাটত উপন্যাসখন মই যেতিয়া পঢ়িছিলোঁ তেতিয়া সঁচাকৈ মই কান্দি পেলাইছিলোঁ কন্দাৰ কাৰণটো হ'ল উপন্যাসত যিগৰাকী প্ৰধান চৰিত্ৰ তগৰ তগৰৰ জীৱন কাহিনীটো ইমানেই কৰুণ যে তাই কাহিনীখিনি কৈ শেষলৈকে তাই যেতিয়া ন্যায় নাপালে জীৱনত সেই অশান্তি থাকি গ'ল দুৰ্ভগ দুৰ্ভাগ্যই তাৰ পিচ নেৰিলে সেইখিনি পঢ়ি শেষত কান মই কান্দি পেলাইছিলোঁ